আমাৰ অঞ্চলত ওচৰে পাঁজৰে সাংস্কৃতিক আৰু ধৰ্মীয় গুৰুত্ব থকা ঠাই বুলি ক'লে নামঘৰ আৰু সত্ৰসমূহকে আমি বুজো আৰু মাজুলীৰ এই বিশেষকৈ সত্ৰনগৰী মাজুলীত বহুতো সত্ৰ আছে ইয়াত আছে আশ্ৰমিক সত্ৰ আৰু গূহস্থী সত্ৰ গৃহস্থী সত্ৰসমূহৰ বিয়া কৰাব পাৰে আৰু আশ্ৰমিক সত্ৰসমূহত বিয়া কৰোৱাৰ প্ৰথাটো প্ৰচলন নাই গতিকে সেই আশ্ৰমিক সত্ৰত ভকতসকলেই সত্ৰৰ সকলো কাম কৰে আৰু আমাৰ ওচৰত থকা সত্ৰ হৈছে চামগুৰি সত্ৰ এই চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে পৃথিৱীৰ বিখ্যাত এই মুখা শিল্পই বিশ্বৰ দৰবাৰত স্থান পাবলৈ সক্ষম হৈছে আৰু বিশ্ব দৰবাৰত স্থান পোৱাৰ ক্ষেত্ৰত ডক্টৰ হেমচন্দ্ৰ গোস্বামীৰ অনবদ্য অৱদান আছে মুখা হৈছে তিনি প্ৰকাৰত ভাগ কৰিব পাৰি মুখ মুখা বৰ মুখা আৰু লুটুকৰি মুখা এই মুখ মুখা হৈছে মুখত পিন্ধিব পৰা জোখৰ মুখা আৰু বৰ মুখা হৈছে কঁকালৰপৰা ওপৰ অংশ মূৰৰ অংশলৈকে থকা মুখা হাত ভৰি লৰচৰ কৰিব নোৱাৰে আকৃতিত যথেষ্ট ডাঙৰ হয় আৰু লুটুকৰি মুখা হৈছে আকৃতিত বৰ মুখাতকৈ অলপ সৰু আৰু তাৰ অংগ সঞ্চালন কৰিব পাৰে যেনে হাত ভৰি মুখ চকু আদি লৰচৰ কৰিব পাৰে আৰু মাজুলীৰ আউনীআটী সত্ৰত পাল নাম পতা হয় প্ৰতি বছৰে পাল নাম পালন কৰা হয় আৰু মাজুলীত নামঘৰসমূহত ভাওনা আদি পালন কৰা হয় আৰু বিশেষকৈ ৰাসৰ বতৰত মাজুলীত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয়